হয় মই মৰিগাঁও জিলাত অৱস্থিত যোনখন অঙঠা ৰেষ্টুৰেণ্ট আছে সেইখনৰপৰা মই তোমাৰ আপোনাৰ ভাত মাছৰ অৰ্ডাৰ দিছিলোঁ বাট মানে সেই অৰ্ডাৰটো মই বৰ্তমান কেনচেল কৰিব বিচাৰোঁ বৰ্তমান মই অৰ্ডাৰটো দিওঁতেনে তেখেতৰ নাম আছিলে শ্ৰী প্ৰনিধ হাজৰিকা ত' মোৰ এক বিশেষ আৰ্জেণ্ট থকাৰ কাৰণে মই অৰ্ডাৰটো দিছিলোঁ বাট বৰ্তমান মোৰ ইয়াতে খাদ্য়ৰ যোগান মই পাই গ'লো ত' সেই হেতুকে মই সেই অৰ্ডাৰটো কেনচেল কৰিব বিচাৰিছোঁ আৰু পিছলৈও যাতে মই আকৌ এইটো আপোনাৰ ৰেষ্টুৰেণ্টত মই অৰ্ডাৰ কৰিব বিচাৰোঁ আৰু লগতে আপোনালোকৰ যিটো সা সুবিধা আছে সেই সকলো মই পাব বিচাৰোঁ আৰু বৰ্তমান এইটো মই অৰ্ডাৰটো কেনচেল কৰি দিয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব আৰু সক সকলোখিনি যোগাযোগ কৰিবৰ কাৰণে মই আপোনালোকৰ যিটো ইলেক্ট্ৰনিক সেৱাৰ যোগেদি প্ৰনিধ হাজৰিকাৰ লগত মই যোগাযোগ কৰিছোঁ তেখেতে মোক অৰ্ডাৰটো কেনচেল কৰি দিম বুলি কৈছে আৰু বিশেষ আৰু বস্তু বিশেষ নাছিলে মই ভাত দিছিলোঁ মাছ দিছিলোঁ শিঙি মাছ আছিলে লগতে মাংসৰ জোল আছিলে গতিকে সেই হেতুকে মই বৰ্তমান ইয়াত খোৱাৰ কাৰণে মই অৰ্ডাৰটো কেনচেল কৰি দিছোঁ চ' সেই হেতুকে মোৰ আপোনালোকৰ লৈ এইয়াই মোৰ বিনম্ৰ অনুৰোধ ধন্য়বাদ